আমাৰ অঞ্চলত ক্ৰীড়াখণ্ড অনুষ্ঠিত কৰা স্বাস্থ্য ফিটনেছ আৰু সুস্থতা প্ৰগ্ৰেমত বিভিন্নজনে অংশগ্ৰহণ কৰা দেখা যায় সেইবোৰত অংশগ্ৰহণ কৰিলে বিভিন্ন ধৰণৰ লাভৱানো হোৱা দেখা যায় স্বাস্থ্য তেওঁলোকৰ উন্নতিৰ লগতে ফিটনেছ যেনেদৰে জিম লগতে য়োগা আদিত তেওঁলোকৰ বিভিন্ন ধৰণৰ অংশগ্ৰহণ দেখা যায় এইবোৰত অংশগ্ৰহণ কৰিলে স্বাস্থ্যটোৰ খুবেই মজবুত থাকে বেমাৰ আজাৰে প সহজতে তেওঁলোকক আক আক আক্ৰমণ কৰিব নোৱাৰে বিভিন্নজনক দেখা যায় যিসকলে ক্ৰীড়াৰ লগত জড়িত তেওঁলোকে খুবেই স্বাস্থ্যৱান থাকে তেওঁলোক খুবেই ডিচিপ্লিন থাকে তেওঁলোকৰ সময়মতে সকলো কাম কৰা দেখা যায় বিভিন্ন ধৰণৰ তেওঁলোকৰ যি দৈনন্দিন ৰুটিন থাকে তেওঁলোকে খুবেই খুবেই পৰিপাটিকৈ তেওঁলোকক নিজৰ দৈনন্দিন ৰুটিনসমূহ প্ৰদৰ্শন কৰা দেখা যায় তেওঁলোকৰ স্বাস্থ্যত খুবেই উন্নত দেখা যায় তেওঁলোকৰ উচ্চতা তেওঁলোকৰ বডীৰ যিটো গঠন তেওঁলোকৰ মানসিক যি মানসিক গঠন বা তেওঁলোকৰ মানসিক যি

খুবেই স্বাস্থ্যৱান থাকে তেওঁলোক বিভিন্ন ধৰণৰ তেওঁলোকৰ গঠন বিভিন্ন দিশত খুবেই অগ্ৰণুৱা থাকে লাভ হিচাপে তেওঁলোক আজিকালি বিভিন্ন ধৰণৰ ফিটনেছ যেনে জিমনেজিয়াম মত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী আজিকালি দেখিবলৈ পোৱা গৈছে যি আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ তেওঁলোকৰ তেওঁলোকে বডিবিল্ডিং ভাৰোত্তোলন আদি প্ৰদৰ্শন কৰে এই ক্ৰীড়াখণ্ডই বহুতো ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণে বিভিন্ন সময়ত সহায় কৰি অহা দেখা গৈছে তেওঁলোকৰ স্বাস্থ্যৰ লগতেই তেওঁলোকৰ ভৱিষ্যতো ক্ৰীড়াৰ ক্ষেত্ৰত খুবেই সুবিধা দেখা গৈছে বিভিন্নজনে এই ক্ৰীড়াৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ চাকৰিত যোগদান কৰা দেখা পাই গৈছে বৰ্তমান বহুতো ছাত্ৰ ছাত্ৰী পুলিচ আৰ্মি আদিত অন্তৰ্ভুক্ত হোৱা দেখা গৈছে একমাত্ৰ তেওঁলোকৰ ক্ৰীড়া জগতৰ পৰা অহা তেওঁলোকৰ যি মটিভেশ্যনৰ যোগেদিয়ে তেওঁলোক আগবাঢ়ি আহিছে এই খেলসমূহে বা এই প্ৰগ্ৰেমসমূহত অংশগ্ৰহণ কৰি বহুতো ছাত্ৰ ছাত্ৰীয়ে নিজৰ বিভিন্ন ধৰণৰ ভৱিষ্যত তেওঁলোকে গঢ়িব পৰাও দেখা গৈছে ফিটনেছত অংশগ্ৰহণ কৰি বিভিন্নজনে আজি বৰ্তমান নিজকে এজন বিশেষ ফিটনেটছ ফিটনেছবিদ হিচাপেও নিজক প্ৰস্তুত কৰিছে বিভিন্নজনে জীমৰ এজন পৰিদৰ্শক হিচাপে যোগদান কৰিছে বিভিন্নজনে য়োগা মাষ্টাৰ হিচাপে নিজক পৰিচিত কৰি তুলিছে ঠিক সেইদৰে বিভিন্ন ক্ষেত্ৰত তেওঁলোকক সহায় কৰা দেখা গৈছে